মই বৰ্তমান বহুত ঠাই ভ্ৰমণ কৰি কৰি আহি আছোঁ এতিয়া মোৰ বয়স অনুপাতে ধৰ্মৰ ফালে মই অলপমান বেছিকে গুৰুত্ব দিছোঁ নাম প্ৰসংগৰ ফালে গুৰুত্ব দিছোঁ এই কেইদিনমান আগতে মই মাজুলীৰ পৰা মাজুলীৰ সত্ৰ ভ্ৰমণ কৰি আহিছোঁ তাৰে পিছত আজি এমাহ মান আগতে মই পুৰী জগন্নাথৰ পৰা আহিছোঁ আৰু এতিয়া মোৰ মনটো আছে মধুপুৰলৈ যাব কোচবিহাৰৰ ওচৰতে আছে মধুপুৰ সত্ৰ এই সত্ৰখনে আমাৰ শংকৰদেৱ মাধৱদেৱৰে সত্ৰ এই সত্ৰত সদায় মানে মানুহ অহা যোৱা কৰিয়ে আছে তাতে পালনাম হয় মধুপুৰত আৰু মধুপুৰত আমাৰ যিটো শংকৰদেৱ মাধৱদেৱে স্থাপন কৰা সত্ৰ তাতেও আমাৰ সদায় নিয়মীয়া আমাৰ যেনেকৈ আমাৰ গইজাত যেনেকে নাম প্ৰসংগ চলি থাকে তাতেও শংকৰদেৱ মাধৱদেৱৰ সত্ৰ গতিকে সেই সত্ৰখনত যাৱাৰ কাৰণে মই মোৰ বহুত হেঁপাহ আছে আৰু হয়তো মই মাঘ বিহুৰ পিছত আমাৰ মানে লগৰ লগত লগ হৈ আমাৰ বৰপেটাৰ পৰা মধুপুৰত বাছ সদায় যায়েই আছে সেই মধুপুৰ ভ্ৰমণ কৰাৰ কাৰণে মোৰ যথেষ্ট মানে আগ্ৰহ আছে ইচ্ছা আছে আৰু এইখিনি ভ্ৰমণ কৰিম মানে অনতি পলমে মই মধুপুৰত যাম বুলি আগ্ৰহ প্ৰকাশ কৰি আছোঁ